সাংস্কৃতিক বা পাৰিবাৰিক ঐতিহ্যত দৌৰাৰ তাৎপৰ্য একো নাই কিন্তু আমাৰ দেউতা ককা আদি সকলোৱে দৌৰে আৰু সেইমতে আমিও দৌৰোঁ আৰু মোৰ দাদায়ো ৰাষ্ট্ৰীয় পৰ্যায়ত দৌৰি পদক লাভ কৰিবলৈ সক্ষম হৈছিল আৰু সেই তাৰ উৎসাহতে আমি আৰু আমাৰ ঘৰৰ সকলোৱে দৌৰি থাকে ইয়াত কোনো ব্যক্তিগত সংযোগ বা পৰম্পৰা আছে না নাই নাজানো কিন্তু দৌৰাটো আমাৰ স্বাস্থ্যৰ কাৰণে ভাল আৰু আমি সদায় দৌৰিয়ে থাকোঁ